অঁ হেৰি তুমি বন্দি অঁ অঁ তুমি বন্দিতা গগৈ নি বাৰু মই গুৱাহাটীৰ পৰা কৈছিলোঁ এই মই ডিব্ৰুগড় ফুৰিবলৈ আহিছিলোঁ আকৌ এই গুৱাহাটীৰ পৰা আহিছোঁ যে অকলে আহিছোঁতো অঁ তাৰ পৰা আহি আছোঁ চাৰি পাঁচটা বজাত পাই যামগৈ হয় মই ডে চুপাৰত আহি আছোঁ

অঁ তুমি তুমিয়ে লৈ যাবা মই তুমি বুলি ক'লোঁ দেই মোৰ ছোৱালীৰ নিচিনা পালোঁ যে মাতষাৰ

মই দহদিনৰ কাৰণে আহিছোঁ মোৰ মিতিৰ কুটুম আছে ফুৰিম

অঁ হয় হয়

এতিয়া মই অঁ এতিয়া মই গৈ পেলাই হোটেলৰ লগতে থাকিম হোটেলৰ পৰাহে মই বেলেগলৈ যাম ফোনা ফুনি কৰিছোঁ সেইকাৰণে তোমালৈও কৰিছোঁ আৰু মোৰ ঘৰৰ মিতিৰ মানুহলৈও ফোন কৰিম হয় হয় হয়

অঁ অঁ অঁ অঁ হয় হয় অঁ হ'ব বাৰু তেতিয়াহ'লে ঠিক আছে

অঁ আহিছিলে যদি ফুৰা হোৱা নাই অঁ

অঁ তামোলবাৰী শুনিছিলোঁ নহয় আগতে পঢ়িছোঁ নহয়

অঁ অঁ

মই অকলে আহিছোঁ ইয়াত লগ পাম বুলি জব মানে অঁ আগতে কৰিছিলোঁ ৰিটায়াৰ হ'লোঁ অঁ তাৰপৰা আৰু

অঁ

আগতে তেনেকে যোৱা হয় যদিও মানে ইমান দীঘলীয়া ছুটী নাই আৰু তেতিয়াতো আজৰি নহয়ছিলোঁ নহয় অঁ তেনেকুৱা

জানো চাওঁচোন বাৰু তথাপি আৰু ফুৰিবলৈ আহি বাৰু প্ৰথমতে এইবোৰ অঁ মোৰ ঘৰত আছে মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰা ছোৱালী তিনিটা ডাঙৰজনী বিয়া দিলোঁ আমাৰ ল'ৰা এটা ছোৱালী এজনী আছে হয় হয়

আৰু সেইফালে আছে বকুলত আছে পোতাশালত আছে চিনি পায় ন

অঁ কথা পাতি নাই দেখা নাই

অঁ অঁ

অঁ

অঁ

অঁ অঁ ঠিক আছে জনাম বাৰু

আৰু অঁ এতিয়া আমি

কৰিম কৰিম

অঁ হয় তেওঁলোকেও ব্যস্ত হৈ থাকে যে সেইকাৰণে খবৰ তেনেকে দিয়া নাই দিয়া নাই তেওঁলোকক

ঠিক আছে

অঁ হ'ব বাৰু থেংক ইউ